মই হাঁহো পুহোঁ কুকুৰাও পুহোঁ হাঁহ পুহি হাঁহ পুহোঁ পঞ্চাছটাকে তিনিমাহৰ মূৰে মূৰে পঞ্চাছটা পোহোঁ তিনিমাহ পুহি মই বিকোঁ তিনিমাহ পুহি বিকো প্ৰথমতে পঞ্চাছটা আনি তোমাৰ পোন্ধৰ দিন লাইটৰ পোহৰত থওঁ লাইট ছাইট দি পোহৰত থওঁ এনেকে আমি বাতিত পানী দিওঁ বাতিত পানী দি বটল বটলৰ বাতিটোত বটল ভৰাই দিওঁ পানী বটলত পানী ভৰাই বটল ভৰাই দিওঁ পঞ্চাছটা হাঁহে বেৰি থৈ দিওঁ সেইটো কাৰণে নিদিওঁ আৰু অকল আমি দানা দিওঁ দানাটো তোমাৰ পোন্ধৰ দিন ৰেগুলাৰ দানাটো দিয়ে থৈ দিওঁ তাৰমানে শেষ কৰিবলে নিদো দানা দি থৈ দানা পানী দানা পানী লাইটৰ পোহৰত পোন্ধৰ দি ৰাখোঁ ৰাখি লাহেকে আকৌ লাইট নিদি আৰু লাইট নিদিয়াকে আকৌ হাঁহ পোৱালিকিটা আমি আকৌ থৈ দিলো থৈ দি প্ৰথমতে অনা দিনা অনা পিছদিনা পা তোমাৰ খুৱাওঁ তিনদিনমান তিনি চাৰিদিন খুৱাই আকৌ দেৰ মাহৰ পাছত ভেকচিন দিওঁ দি আকৌ তোমাৰ এমাহৰ পাছত তোমাৰ লাহেকে আকৌ দানাটো দুই টাইম দিওঁ পোন্ধৰ দিনৰ পৰা তিন টাইম দিওঁ ৰেগুলাৰ দি নথওঁ তিন টাইম দিওঁ তাৰপিছত আকৌ তোমাৰ হেৰিয়াপা এমাহৰ পৰা দুই টাইম দিওঁ দুই টাইম দি দি তিনিমাহ কণ্টিনিউ দানা খুৱাই তিনিমাহত বিকিব পৰা কৰি দিওঁ বিকি বিকি সেইভাগে পঞ্চাছটা মানে পোহোঁ বিকিবলে তোমাৰ হেৰি নৌহওঁতেই এমাহ দুমাহ এমাহ আছে বোলে এমাহৰ আগতে আকৌ পঞ্চাছটা সোমোৱাই থৈ দিও সেই পঞ্চাছটা সোমোৱাৰ লগে লগে আকৌ পঞ্চাছটা উলিয়াই দিওঁ সেই পঞ্চাছটা বিকি দিওঁ বেপাৰীক বিকি আকৌ তেনেকে পৰ্যায়ক্ৰমে মই পঞ্চাছটা পঞ্চাছটা পুহি পুহি পুহি পুহি আজি এই মানে কুকুৰা সেই নিমিতে কুকুৰা পুহোঁ লোকেল লোকেল কুকুৰা পুহোঁ খালী ঘৰৰ কণী মোৰ পোন্ধৰজনী লোকেল হেৰি কুকুৰাই আছে মতা আছে দুটা পোন্ধৰজনী দুটা মতা ৰাখিছোঁ কণী তোমাৰ নাই নাই বুলি ডেইলি আঠটা কণী থাকেই ডেইলি থাকে আঠটা কণী দানা নোখোৱা তেহেঁতক আমি ঘৰৰ এইবোৰ ধান চাউল ধানহে দিওঁ ধান চাউল দিওঁ ধান নহ'লে চাউল দিওঁ ধান চাউল খুৱাই খুৱাই সিহঁতক ডেইলি তাৰপৰা হেৰি আকৌ কণী গোটাই তিনজনী চাৰিজনী চাৰিজনীমান ৰেগুলাৰ চাৰিজনী একেলগতে চাৰিজনী উমনি দিওঁ উমনি দিলে বিছটাকে উমনি দিওঁ বিছটাকে উমনি নাই নাই বুলি পোন্ধৰটাকে পোৱালি ওলায় পোন্ধৰটা পোৱালি একেলগতে ওলালে দুদিন মাকৰ লগত ৰাখি আকৌ পোৱালিকিটা আমি এনেকে মাকৰ বুকু পৰা ওলিয়াই আনি আকৌ এনেকে বেৰি থওঁ বেৰি লাইট দি লাইটৰ পোহৰত দছ দিনমান লাইটৰ পোহৰত থৈ লাইটৰ পোহৰতে থওঁ তাৰপৰা আকৌ দিনে ৰাতিয়ে লাইট দি থওঁ পোন্ধৰ দিন লাইট দি তেতিয়া দিনত নিদিওঁ আৰু বাকীকেইদিন তোমাৰ হেৰিয়াত দিওঁ ৰাতি লাইট দিওঁ দিনত লাইট নুমুৱাই থৈ দিওঁ দানা সিহঁতকো তেতিয়া পোৱালিখিনিক দুমাহ ৰেগুলাৰ ব্ৰইলাৰ দানা কিনা ব্ৰইলাৰ দানা খোৱাওঁ ব্ৰইলাৰ দানা খোৱাই খোৱাই খোৱাই খুৱাই সেই লোকেল মুৰ্গী নহয় অকমান ডাঙৰ হওঁতে চাৰিমাহ লাগি যায় চাৰি মাহত মানে বিকিব পৰা হয়গে আৰু হেৰি লোকেলবোৰ বিকিব পৰা হৈ আকৌ সেনেকে সেইখিনি বোলে লাহেকে হৈছে আকৌ চাৰিজনীমান আকৌ উমনি দি দিওঁ উমনি দিওঁ উমনি দি আকৌ সেনেকে লাইটক আকৌ পোৱালি তিনদিন মাকৰ লগত থৈ পিনি আকৌ সেনেকে পোৱালি দিওঁ ভেকচিনটো সিহঁতক তিনিমাহৰ মূৰে মূৰে লোকেল মুৰ্গীখিনিক তিনিমাহৰ মূৰে মূৰে মই ভেকচিন দিয়ে থাকোঁ দি পিনি সেইবাবে এতিয়া আমি কণী নাই নাই বুলি মই মাহৰ মাহেকত মাহেকত তিনি হেজাৰমান মই কণী বিকিয়ে পাওঁ ডেইলি এটা কণীত দছ টকাকে মোৰ ডেইলি আঠটা কণী কণ্টিনিউ আঠটা কণী থাকেই মানে পোন্ধৰজনী পোন্ধৰজনী কুকুৰা গোটেইখিনিয়ে ৰেগুলাৰ কণী নেপাৰে নেপাৰিলেও আঠজনীয়েটো পোন্ধৰজনীৰ ভিতৰত আঠজনীয়ে পাৰেই সেইটো থাকেই থাকি আৰু সেইবাকে মানে হেৰি কৰি কুকুৰা হাঁহকে পুহি আৰু সেইবাকে ভেকচিন চেকচিন দি মেলি আৰু দানাও মই কিনি আনো কিনি আনি দানাও খুৱাওঁ সিহঁতৰ পইচা হাঁহ বিকা হাঁহ তিনিটামানৰ পইচাই মানে দানা এনেকে দানা আনি চাৰিটা হাঁহ বিকিলে এবেগ দানা পাওঁ দানা এবেগ ষ্টকত থওঁৱেই কুকুৰাকো দিওঁ হাঁহকো দিওঁ কুকুৰাকো দিওঁ হাঁহকো দিওঁ মই দেনাহে বেছি ব্যৱহাৰ কৰোঁ হাঁহক খালি কুকুৰা প্ৰথমতে দুমাহ মানহে মই দানা ব্যৱহাৰ কৰোঁ তাৰপা দানা ব্যৱহাৰ নকৰোঁ মই তাৰপা হেৰি ঘৰৰে ধান চাউল দি মুঠতে অকমান ডাঙৰ হোৱাকে আধা কেজি ৱেট হ'লে মানে মই কুকুৰা দানাটো এৰি দিওঁ তেতিয়া অকল হেৰিহে দিওঁ এই হেৰি খাবলে দিওঁ চাউল ধান সেইবোৰে খাবলে দিওঁ সেইবোৰ খাই মেলি মানে এতিয়া মোৰ এতিয়া পোৱালিও এতিয়া মোৰ ত্ৰিছটা পঁয়ত্ৰিছটামান পঁয়ত্ৰিছটা আছে পোৱালি কুকুৰা পোৱালি এতিয়া এপোৱা চাইজৰ হৈছে আৰু এমাহমানৰ পাছত তেহেঁতকো মানে বিকিব পৰা হ'ব সেইটোকাৰণে হেৰি কুকুৰা হাঁহত বহুত পুহিব পাৰিলে বহুত কিন্তু লাভজনক সেই বুলিয়ে ভাবিছোঁ মই মোৰ নিচিনাকে আৰু সেনেকে দহগৰাকীয়ে পুহি অকমান উপকাৰিত হওক সেয়ে মই কামনা কৰিছোঁ